বৰ্তমান সময়ত অসমীয়া ভাষাই যথেষ্ট প্ৰাধান্য লাভ কৰিছে ইংৰাজী আগতেই ইংৰাজী বিদ্যালয়ৰ ওপৰত বিদ্যালয়সমূহে অসমীয়া ভাষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে কিন্তু বৰ্তমান বৰ্তমান সময়ত ইয়াৰ অসমীয়া ভাষাটোৰ ওপৰত বিদ্যালয়ৰ লগতে আমাৰ মানুহখিনিয়ে যথেষ্ট সজাগ আৰু গুৰুত্ব প্ৰদান কৰিছে গুগল আদিত বিভিন্ন মোবাইলসমূহতো আমি অসমীয়া ভাষাৰ বিভিন্ন তথ্য লাভ কৰিব পাৰো অসমীয়া ভাষাৰ বিষয়ে লাভ কৰোঁ এই এই অসমীয়া ভাষাৰ বিকাশৰ বাবে বৰ্তমান সময়ত চৰকাৰে বহুতো বহুতো গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে ইয়াৰ দ্বাৰা আমাৰ অসমীয়া ভাষাটো বিকাশ লাভ কৰিছে